মই যোৱা কা মানে যোৱা মাহৰ পৰা এটা চেম্পু ব্যৱহাৰ কৰি আছিলোঁ তাৰে আগতে মানে মই আৰু বেলেগ চেম্পু লগাইছিলোঁ কিন্তু এই চেম্পুটো লগোৱাৰ পৰা মানে মোৰ যি চুলি সৰা সমস্যা আছিলে সেই চুলি সৰা সমস্যাটো কমিব ধৰিছে আৰু এতিয়া বহুখিনিয়ে কমিছে সেইকাৰণে মই এই চেম্পুটো লগাই খুবেই ভাল পাইছোঁ আৰু লগতে বহুত ভাল এই চেম্পুটো আৰু এই চেম্পুটো আৰু বেলেগ মানুহেও যাতে যাৰ চুলি সৰা সমস্যা আছে তেওঁলোকেও এই চেম্পুটো ব্যৱহাৰ কৰক তেওঁলোকৰো ভাল হ'ব চুলি সৰা বন্ধ হ'ব পাৰে